সাধাৰণতে এখন উপন্যাস বা নভেল পঢ়িলে মানুহৰ মনৰ যিবোৰ প্ৰবৃত্তি সেইবোৰ আগতকৈ বেছিকৈ বাঢ়িব ধৰে অঁ কেতিয়াবা এনেকুৱা হয় মানুহ বহুতো হতাশাত ভোগে বা কেতিয়াবা মন চন বেয়া লাগিলে এনেকুৱা সময়ত এখন উপন্যাস পঢ়ি ল'ব পাৰে নহ'লে কেতিয়াবা আজৰি সময়তো এখন উপন্যাস উলিয়াই পঢ়িব পাৰে আচলতে উপন্যাস এখন পঢ়িলে সাধাৰণতে মানুহে নিজকে নিজে উপলব্ধ কৰিব পাৰে মানে কাহিনীটোৰ ভিতৰতে যাতে নিজকে বিচাৰি পাওঁ তেনেকুৱা এটা অনুভৱ হয় আৰু নিজৰ বা ভাললগাজনো জীৱন্ত কাহিনী হিচাপে বিচাৰি পায় আৰু ইয়ে মানুহৰ মনৰ এটা শান্তি ভাৱ দিয়ে আৰু কেতিয়াবা এনেকুৱা হয় লে লেখকে উপন্যাসখনৰ কিছুমান কল্পনাৰে লিখা এটা আধাৰত এটা ৰচিত কাহিনী মানুহে জীৱন্ত কৰি তুলিব পাৰে আৰু এতিয়া সেই তেনেকৈ জীৱন্ত কৰি তুলিব পাৰিলে মানুহৰ মনত এটা সুন্দৰ ভাৱ সৃষ্টি হয় ইয়ে মানে এটা পজিটিভ ধাৰণা দিয়ে জীয়াই নিজকে জীয়াই তুলিবলৈ বা কেতিয়াবা এনেকুৱা হয় মানুহ খুব মানে মানে হতাশাত ভোগাৰ পিছত নিজকে কেতিয়াবা শেষ কৰা পৰ্যন্ত পায়গৈ তেতিয়া এখন ভাল উপন্যাস যদি আমি পঢ়িব পাৰোঁ তেতিয়া অলপ কিছুমান পজিটিভ ধাৰণা আৰু ধনা বা ধনাত্মক ধাৰণাখিনিয়ে আমাক জীয়াই আকৌ নতুনকৈ জীয়াই তুলিবৰ বাবে মানে এটা ধাৰ বিবেচনা বা ধাৰণা দিয়ে আৰু আৰু তেনেকুৱা আধাৰত এখন উপন্যাস আছিলে মানে আমাৰ জে ই চি বোলা এখন উপন্যাস আছিলে ইন্দ্ৰাণী শৰ্মা বাইদেৱে লিখা তেখেতে জে ই চি যিটো কাহিনী যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ ওপৰত এটা আধাৰিত কাহিনী তেখেতৰ অঁ তাত মানে বন্ধুত্ব প্ৰেম এইবোৰৰ ওপৰতে এইখন লিখিছিলে তেওঁক মানে প্ৰেমে এনেকুৱা পৰ্যায়লৈ লৈ যায় যাতে এজন মানসিকভাৱে বহুতো হাতাশাত ভোগা বা কষ্ট মানসিক কষ্টত ভোগা ব্যক্তি প্ৰেমে অঁ প্ৰেমৰ জৰিয়তে মানে তেওঁ এজন সুস্থ সবল সৰল ব্যক্তি হিচাপলৈ পৰিণীত হোৱাৰ পিছত ঠিক তেনেদৰে আমি আৰু আমাৰ নৱ প্ৰজন্ম ভিতৰতে এতিয়া বৰ্তমান চলি থকা কৌশিক নন্দন বৰুৱা দেৱৰো কথা ক'ব পাওঁ তেওঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ আধাৰিত লিখা এখন উপন্যাস আছিলে যিখন নিৰিবিলি বুলি নিৰিবিলি এটি নিৰৱ কাহিনী ৰূপে অঁ সকলোৰে আগত উলিয়াইছিলে আৰু সেইখনতো এনেকুৱা হয় মানে প্ৰেম বন্ধুত্ব কলেজীয়া জীৱন বা হোষ্টেলৰ জীৱন যিবোৰ কাহিনী আমাৰ মাজৰ পৰা মানে অলপ অপিৰিচিত মানে যিখিনিয়ে হোষ্টেলৰ বিষয়ে নাজানে বা বিশ্ববিদ্যালয়খনৰ বিষয়ে নাজানে বা কলেজ লাইফৰ বিষয়েও নাজানে তেওঁলোকে পৰিচিত কৰাই পিনি এখন ভাল উপন্যাস হিচাপে লৈ আহিছিলে সকলোৰে আগত আৰু সেইখন সেইখনৰ জৰিয়তে বহু মানুহে ভাল পাইছিলে যে এটা পজিটিভ ধাৰণা দিছিলে অঁ ঠিক তেনেদৰেই আৰু বহুতো উপন্যাস আছে যি আপোনাৰ মনৰ শান্তি দিব পাৰে বা এটা পজিটিভ ধাৰণা লৈ আপোনাক আগুৱাই যোৱাত সহায় কৰিব পাৰে অঁ তেনেকৈয়ে মানে এখন উপন্যাসে মানুহৰ মনৰ সুন্দৰ কৰি তুলিব পাৰে আৰু মানুহৰ মনটো স্থিৰ কৰি তুলিব পাৰে আৰু মানসিক শান্তিৰপৰাও আপোনাক ভালকৈ এটা পজিটিভ ধাৰণা দিব পাৰে সেইকাৰণে উপন্যাস পঢ়িবও লাগে আৰু সেইটোৱে আৰু